সমৰকলা প্ৰশিক্ষণৰ সৈতে মোৰ জীৱনৰ বা মোৰ নিজৰ অন্যান্য দ্বায়িত্ববোৰ পালন কৰাত মোৰ অকনো অসুবিধা হোৱা নাই এইখিনিতে মই বৰ সৌভাগ্যবান মই এতিয়া ছিংগুল পৰিয়ালত থাকোঁ বা একক পৰিয়ালৰ মই থাকোঁ গতিকে সেই একক পৰিয়ালটোৰ যিকেইজন সদস্য মানে মই মোৰ স্বামী আমি দুইজনে সমৰকলাৰ লগত জড়িত আৰু আমাৰ এটি পুত্ৰ সন্তান আছে তেওঁকো এই কলাৰ লগত জড়িত কৰি লৈছোঁ গতিকে আমাৰ সুবিধাই হৈছে বহু সময়ত পুৱা ভাগত আমি প্ৰেক্টিচ কৰোঁ প্ৰশিক্ষণ গ্ৰহণ কৰোঁ আৰু সোনকালে উঠি আহি নিজৰ ঘৰুৱা যিখিনি দ্বায়িত্ব কৰ্তব্য আছে সেইখিনি কৰি নিজৰ স্কুললৈ বুলি মই যাওঁ স্বামীও নিজৰ কৰ্মক্ষেত্ৰলৈ যায় ল'ৰা স্কুললৈ যায় সেইদৰে আমাৰ দিন আৰম্ভ হয় আৰু ঘূৰি আহি সকলোৱে নিজৰ নিজৰ ল'ৰাই নিজৰ দ্বায়িত্ব পালন কৰে মই মোৰ ঘৰুৱা যিখিনি কাম বন আছে সেইখিনি কৰোঁ স্বামীও আহি নিজৰ কাম বন কৰে সেইদৰে আমাৰ ঘৰুৱা সকলো কাম বন হৈ যায় আৰু গতিকে মই দুয়োটা লগত সমতা স্থাপন কৰি আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ